ছ' মই মানে হেৰি লৈছিলোঁ এটা মানে ইনাৰৱেৰ লৈছিলোঁ হাঁ ঠাণ্ডা দিনত পিন্ধিবলৈ এনেকৈ গৰম কাপোৰৰ তাৰপিছত কি হ'ল ল'লোঁ কি হ'ল আকৌ তাতে হেৰি কাপোৰটো মানে দামটো বহুত বেছি ফ্লিপকাৰ্টৰ পৰা লৈছিলোঁ হা দামটো মানে পাঁচশ হেৰি ছ ঊনপঞ্চাশ টকা আছিলে তাৰপিছত ভাল বুলি ল'লোঁ তাৰপিছত যেতিয়া দুদিনমান মানে ইউজ কৰাৰ পিছত বস্তুটো আহোঁতে বাৰু বহুত পাতল আহিলে মানে হেৰি দামটো চাই মানে বস্তুটো কুৱালিটিটো বহুত থিন হয় মানে তাৰপিছত দুদিনমান মই ঠাণ্ডা দিনত পিন্ধিব যেতিয়া ল'লোঁ লোৱাৰ পিছত আৰু কি পিন্ধিমেই ন পিন্ধিছোঁ মানে তাৰপিছত হেৰি গুটি গুটি উঠি গৈছে মানে কুৱালিটিটো ভাল নহয় ইমান মেটেৰিয়েলছ্টো কাপোৰৰ সেইকাৰণে মই ইমান ভাল পোৱা নাই মানে এইবোৰ অনলাইন অনলাইন শ্বপিং হওঁক কিবা হওঁক মানে দোকানত আৰু চাই অনাৰ নিচিনা নহয়েই ন যিয়েই হওঁক বাৰু কাপোৰটো আহিল ল'লোঁ